অঁ হয় হয় কওকচোন অঁ মই এফালে আহিবলগীয়া হ'ল নহয় বাইদেউ এতিয়া যোৱা অলপ দেৰি হ'ব আপোনালোকে এটা কাম কৰিব ছোৱালীজনী আপোনালোকৰ বাউণ্ডাৰীৰ ভিতৰতে ৰাখি দিব হ'বনে বাৰু মই গৈ লৈ আহিমগৈ

হয় যাম বাৰু